লকডাউনত ঘৰত থকা সময়খিনিত বহুতো ভয়ে ভয়ে আছিলো আৰু বহুতো প্ৰট'কল মানি চলিছিলো আৰু লকডাউনত থাকোতেই বহুতখিনি শিকিলো যেনে মাংস বনাবলৈ শিকিলো মাছৰ টেঙা জোল বনাবলৈ শিকিলো মাছৰ কালিয়া বনাবলৈ শিকিলো মাছৰ মূৰিঘণ্ট বনাবলৈ শিকিলো আৰু পৰঠা বনাবলৈ শিকিলো আলু পৰঠা মুলিৰ পৰঠা মচলা পৰঠা তেনেকৈ বনাই বনাই ঘৰৰ পৰিয়ালক খুৱাইছিলো নিজেও খাইছিলো গাহৰি মাংস বনাবলৈ শিকিলো গাহৰি বইল বনাবলৈ শিকিলো শুকান মাছ বনাবলৈ শিকিলো আৰু শুকান মাছটো প্ৰথমতে বনাওঁ ভালকৈ গৰম পানীত ধুই অলপ তেলত ফ্ৰাই কৰি আদা নহৰু ম জীৰা ধনিয়া দি প্ৰথমতে পিঁয়াজ ভাজি লওঁ ভাজি তাৰপিছত মচলা দি শুকান মাছ দি তেনেকৈ ফ্ৰাই কৰি ধুনীয়কৈ বনাইছিলো শুকান মাছৰ চাটনি বনাইছিলো গাহৰি ফ্ৰাই বনাইছিলো গাহৰি ফ্ৰাইটো প্ৰথমতে গাহৰিটো বইল কৰি তাৰপিছত কেৰাহীত শুকান কেৰাহিত দি তাৰপৰা তেলটো উলিয়াই ফ্ৰাই কৰি তাত কেপচিকাম পিঁয়াজ অ' আৰু আপোনাৰ যি যি পায় দিবলগীয়া সমূহ বস্তু সেইখিনি দিছিলো যিটো পাইছিলো সেইটো দিছিলো যিটো নাই সেইটো নিদিছিলো সেই তেনেকৈ কৰি বনাইছিলো পৰিয়ালকো খুৱাইছিলো কিন্তু যেতিয়া লকডাউন অত্যন্ত বেছি হৈ গ'ল তেতিয়া অলপ কমিবলৈ ল'লে তেতিয়া মই চেষ্টা কৰিছিলো যেনেকৈ পাৰিছিলো তেনেকৈ কৰিবলৈ